হয় আমাৰ যোৰহাট অঞ্চলতে ভালেকেইখন স্কুল কলেজ আছে বাৰু আগবঢ়া আগবঢ়া বাহিৰা ঠাইৰ পৰাও বহুত ল'ৰা ছোৱালী আহে কলেজ ভালেকেইখনেই আছে যোৰহাট মেইন টাউনতে আছে মই দুখনৰ বিষয়ে জানো বাৰু এখন যোৰহাট প্ৰিন্স অৱ ৱেলছ আৰু এখন এই যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আছে আৰু বহুতকেইখনো আছে বাৰু কিন্তু আৰু আমাৰ যোৰহাট জিলাৰ ভালেকেইখন অঞ্চলতে অঞ্চলতে উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ আছে তাতো বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগ আছে বাৰু কিন্তু তাত বিনামূলীয়াভাৱেও পঢ়িব পাৰি